পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত থকা আমোদ প্ৰমোদেই হ'ল নানা ধৰণৰ খেল ধেমালি সাধাৰণতে সকলো জাতি জনগোষ্ঠীৰে নিজৰ নিজৰ থলুৱা খেল ধেমালি থকাটো দেখা যায় অসমৰো সকলো জাতি জনগোষ্ঠীৰ মাজত অতি প্ৰিয় বহুতো খেল ধেমালি আছে এই খেলসমূহৰ ভিতৰত বহুত থকা খেল খেলৰ নামবোৰ হ'ল যে কণী যুঁজ কৰি খেল ম'হ যুঁজ ঘোঁৰা দৌৰ তৰোৱাল খেল শেনমেলা বুলবুলি চৰাইৰ যুঁজ মা মাল যুঁজ বাঘ ভালুক যুঁজ হাতী যুঁজ ধোপ খেল ঘিলা খেল লুকা ভাকু লালি টেকেলি ভঙা বইথা বল কুকুৰা যুঁজ ৰচী টনা ঘিলা খেল খেল সাতোঁৰা খেল চোৱা চুৱি খেল পাশা খেল তেল দিয়া বাঁহ গছত বা কলগছত উঠা খেল লাঠি খেল শুলশুলি খেল কাবাডী খেল ইয়াৰ উপৰিও অন্যান্য আৰু বহুতো খেল আমাৰ অঞ্চলসমূহত খেলা দেখা যায় কণী যুঁজ খেল দুজন মানুহৰ মাজত খেলা হয় কণী যুঁজ খেলখন ভোগালী বিহুৰ দিনা মেজি জ্বলাই মেজি জ্বলাই আহি কণী যুঁজ খেলখন খেলা হয় ম'হ যুঁজ ম'হ যুঁজ খেলখনো আমাৰ জাতিসমূহৰ মাজত অনুষ্ঠিত কৰা দেখা যায় বুলবুলি চৰাই বুলবুলি চৰাইৰ যুঁজ বুলবুলি চৰাইৰ যুঁজ আমাৰ এখন অন্যতম খেল এই খেলখন বহু ঠাইত বা বহুতো অঞ্চলত পৰম্পৰাগতভাৱে খেলা দেখা যায় লুকা ভাকু খেল লুকা ভাকু খেলখন আমাৰ গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালী সকলে গোট কেইটামান হৈ খেলা দেখা যায় টেকেলি ভঙা খেল টেকেলি ভঙা খেলখন গাঁৱৰ ডেকা ডেকাই হওক বা সৰু ল'ৰা ছোৱালীয়ে হওক ল'ৰা ছোৱালীৰ মাজত খেলা দেখা যায় টেকেলি ভঙা খেলখনত

শাৰী শাৰীকৈ এজন এজনকৈ টেকেলি ভাঙিবলৈ দিয়া হয় টেকেলি ভাঙিবলৈ দিয়ে চোৱাৰ আগতেই যিজন লোকে বা মানুহে বা ল'ৰাই টেকেলি ভাঙিবলৈ যায় তাৰ আগতে তেওঁৰ চকুজুৰিত এখন কাপোৰ বান্ধি দিয়া হয় আৰু তিনিপাক ঘূৰাই টেকেলি ভাঙিবলৈ পঠিয়াই দিয়া হয় আৰু তেনেকৈ টেকেলি ভঙা খেলখন খেলা দেখা যায় কুকুৰাৰ যুঁজ কুকুৰাৰ যুঁজটো আমাৰ পৰম্পৰাগত খেল আমাৰ জাতি জনগোষ্ঠীৰ মাজত কুকুৰাৰ যুঁজ খেলখনো এক উন্নতম খেল ৰচী টনা ৰচী টনা খেলখন গাঁৱৰ ডেকাসকলে খেলা দেখা যায় গাঁৱৰ ডেকাসকলৰ মাজত ৰচী টনা খেলখনৰ প্ৰতিযোগিতা দেখা যায় আৰু ইয়াত কেইজনমান লোক কেইজনমান ল'ৰা বা কেইজনমান অঞ্চলটোৰ মানুহে লগ হৈ এটা এটা দল হয় আৰু দুটা দলৰ মাজত ৰচী টনা খেলখন খেলা দেখা যায় চুৱা চুৱি চুৱ চুৱি খেলখন আমাৰ গাঁৱৰ গাঁও অঞ্চলৰ আ ল'ৰা ছোৱালী বিলাক বিলাকৰ মাজৰ এখন অন্যতম খেল গাঁৱৰ ডেকা গাভৰু বা ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী হওক এক গোট হৈ চুৱা চুৱি খেল খেলা দেখা যায় থুলনি খেল থুলনি খেলখন কাবাডী খেল কাবাডীখেলখনত কেইজনমান গাঁৱৰে ডেকাবিলাক লগ হৈ এটা এটা দল গঠন কৰে আৰু দলটোৰ মাজত দুটা দলৰ মাজত কাবাডী খেলখন অনুষ্ঠিত কৰা হয়